সাধাৰণতে মই ৰান্ধি ভাল পাওঁ বুলি ক'বল গ'লে উত্তৰ ভাৰতৰ ৰান্ধি মই ভাল পাওঁ কিয়নো উত্তৰ ভাৰতত আমাৰ মই মাছৰ চব্জি বনাই ভাল পাওঁ ভাত বনাই ভাল তাৰ লগত চব্জিবোৰ ভাত বনাই ভাল লাগে উত্তৰ ভাৰতৰ খানাবিলাকো মোৰ ভাল লাগে খাই আৰু পাস্তাও বনাওঁ কেতিয়াবা পাস্তাও খাওঁ ধুনীয়া লাগে খাই উত্তৰ ভাৰতৰ খাদ্যবিলাক উত্তৰ ভাৰতৰ মানে বহুত সহজ হয় বনাবলৈও বহুত এটা চিম্পল হয় থালী তো খায়ো ভাল লাগে টেষ্ট খাবলৈও টেষ্টি বনাবলৈও সহজ কম সময়ত হৈও যায় তো সেইকাৰণে উত্তৰ ভাৰতীয় বস্তু খানা বনাই মেলি বেছি ভাল পাওঁ মই কাৰণ যিহেতু উত্তৰ ভাৰতৰ খানাবিলাকেই হৈছে একেবাৰে নৰ্মেল হয় খাবলৈও যিহেতু টেষ্টি বনোৱা পিছত চায়ো ভাল লাগে খানাটো আৰু ডোচাও খাই ভাল পাওঁ কেতিয়াবা ডোচাও বনাওঁ সেনেকুৱাবিলাক বস্তুবোৰ বনাই ভাল লাগে আৰু উত্তৰ ভাৰতীয় খানা সেইকাৰণে বেছি ভাল পাওঁ মই বেছি বনাব বিচাৰোঁ উত্তৰ ভাৰতীয় খানা সেইয়াই